বাগিচাক মোৰ নিজৰ হবী হিচাপে লোৱাৰ প্ৰধান কাৰণ হৈছে ইয়াৰ জৰিয়তে মোৰ ইয়াৰ জৰিয়তে নিজৰ লগতে আমাৰ ঘৰৰ চাৰিওকাষটো সুন্দৰতাৰে পৰিপূৰ্ণ কৰি ৰাখিব পাৰোঁ যিহেতু একপাহ ফুল যি ধৰণে ফুলে সেই ধৰণে ইয়াক দেখাৰ পিছতো মানুহৰ মনত যি এক ধাৰণা হয় সেই ঠিক তেনেধৰণেই এসোপা ফুল যেতিয়া লগতে ফুলা দেখা যায় তেতিয়া তাৰ ফলত মানুহৰ মনত বহুতো এক ধৰণৰ নতুন সুখৰ সৃষ্টি কৰে ইয়াৰ মূল কাৰণ হৈছে আমি ইয়াক প্ৰথমতে প্ৰথমৰ পৰাই শেষলৈকে ভালদৰে ভালদৰে পৰিষ্কাৰৰূপে ৰাখিব লাগে ইয়াৰ উপৰিও ইয়াৰ পৰা আমি বিভিন্ন ধৰণৰ সুবাসৰ প্ৰেৰণা পাওঁ ইয়াক আৰু বিভিন্ন ধৰণৰ সাৰুৱা পৰাও ইয়াক আমি বিভিন্ন ধৰণে সংৰক্ষণ কৰি ৰাখিব পাৰোঁ যিহেতু ই এক হবী হিচাপে লোৱা হৈছে গতিকে হবী বুলি ক'লে প্ৰথমতে বাগিচাৰ কামকে ক'ব পাৰি কাৰণ ইয়াৰ জৰিয়তে নিজক সময় দিয়াৰ উপৰিও বাকী থকা সময়খিনি ইয়াৰ ওপৰত ব্যৱহাৰ কৰি আমি ইয়াৰ লগতে আমাৰ মনৰ লগতে আমাৰ চাৰিওভাগটো চাৰিওফালে সুন্দৰতাৰে পৰিপূৰ্ণ কৰি ৰাখিব পাৰোঁ